আচলতে জীৱনক চবতচে বেছি মূল্য হ'ল মানুহৰ স্বভাৱ স্বভাৱ ঠিক থাকি স্বভাৱ যদি মানুহৰ বৰ ধনী হয় চবৰ যাতে সবল সৰলতাৰে কথা পাতিব পাৰে চবকে সৎ ব্যৱহাৰ কৰিব পাৰে সেয়াই হৈছে সেয়াই হৈছে মেইন সেয়াই হৈছে আপোনাৰ মেইন মূল্য আটাইতকৈ বেছি মূল্য জীৱনৰ মানুহে যদি কাৰো লগত ভালকৈ ব্যৱহাৰো কৰিব নোৱাৰে কথাও পাতিব নোৱাৰে মানুহক কাৰো কোনো কাৰো কথা বুজিব নোৱাৰে কোনো কাৰো কেয়াৰ কোনো কাৰো মৰম চেনেহ বুজি নেপায় কোনো কাৰো দুখ সুখ বুজি নেপায় সেয়া মানুহ কোনো কোনো কাৰো কেতিয়াও নিজৰ হ'ব নোৱাৰে আৰু চবত সকলোতকৈ সকলোতকৈ ইম্পৰটেণ্ট কথাটো হ'ল যে মই মই মূল্য কৰা চবতচে মানুহৰ মেইন বস্তুটো হ'ল ইমছনচ মানুহৰ ইম'ছনৰ মানুহৰ ইম'ছনৰ অবিহনে জীৱনটো বৰ কঠিন মানুহৰ ব্যৱহাৰ ব্যৱহাৰ ধৰক ব্যৱহাৰটো বৰ মানুহৰ ব্যৱহাৰ সদায় চৌখিন হ'ব লাগে সহজ সৰলভাৱে মানুহৰ লগত জীৱন যাপন কৰা সাধাৰণভাৱে সকলোকে সকলোৰে দুখ সুখ বুজি সকলো সহায় সহযোগিতাৰে আগবাঢ়ি জীৱনটো কটাই নিয়াহে আচলতে মোৰ বাবে মূল আটাইতকৈ বেছি মূল্য